মই বহুদিন ধৰি হেয়াৰ ছেৰাম ষ্ট্ৰিক্সটো ইউজ কৰি আছো মোৰ চুলিখিনি অলপমান মানে ডেমেজ হৈছিলে কিন্তু সেইটো ব্যৱহাৰ কৰাৰ পৰা মই মানে বহুত মানে সুফল পাইছোঁ গতিকে মই সেইটো মানে ভাল বুলি মানে ক'ব পাৰি আৰু ক'ব পাৰোঁ